মই কিতাপ সচৰাচৰ আমাৰ নগাঁৱৰ পৰাই ক্ৰয় কৰোঁ আৰু ইয়াতে বহুতকেইখন দোকান আছে দাস লাইব্ৰেৰী আৰু বৰ্ণমালা কিতাপ দোকান আৰু ইয়াতে ওচৰত সস্তা কিতাপ দোকান সস্তা বুলি ক'লে বৰ তেনেকুৱা নাই কিন্তু ছেকেণ্ড হেণ্ড কিতাপ আছে য'ত আমি কিতাপসমূহ সস্তাত পাওঁ অলপ যিবোৰ বেলেগে ব্যৱহাৰ কৰি থৈ যোৱা কিতাপ বিকি থৈ যায় সেই কিতাপখিনি আমি অলপ সস্তা দামত পাওঁ সেইবাবে আমাৰ কাৰণে ভাল হয় ল'বলে আৰু আছে ইয়াত নগাঁৱত ধেৰ কেইটা আছে ছেকেণ্ড হেণ্ড কিতাপৰ দোকান তাতে আমি ক্ৰয় কৰিব পাৰোঁ ছেকেণ্ড হেণ্ড কিতাপ